মই মোৰ ল'ৰাটোৰ কাৰণে কালি কিতাপ দুখন সাধু কিতাপ দুখনমান কিনি আনিছিলোঁ পঢ়িবলৈ ইমান ভাল হৈছে আৰু কিতাপখনো ভাল পাঠবোৰ মানে ফালি যোৱা নাই